মই এখন বেলেগ দেশলৈ ভ্ৰমণ কৰিবলৈ মন আছে সেই দেশখন চাউদি আৰবৰ এখন চহৰ ডুবাই যে ডুবাইত বিভিন্ন ধৰণৰ অট্টালিকা আৰু পৃথিৱীৰ ভিতৰতে সুউচ্চ অট্টালিকা আছে বুলি শুনিছোঁ সেইকাৰণে সেই অট্টালিকাটো চাবলৈ মন যায়

পেৰাছুটেৰে উৰা সেই উৰা চাবলৈ মন যায় ডুবাই মৰুভুমি বিলাক চাবলৈ মন যায় আৰু ডুবাইত যিবিলাক মল আছে সেই মলবিলাকৰ কথা শুনি থাকো কিন্তু মলবিলাকৰ কথাও চাবলৈ মন যায়